কামৰূপ কিংডম কামৰূপ কিংডমৰ কথা ক'বলৈ হ'লে বহুতো আছে ইয়াৰ ভিতৰত ইয়াৰ ভিতৰত শক্তি শক্তিশালী ৰজাজন আছিলে বৈদ্যদেৱা তেওঁ বহুত বেছি শক্তিশালী কিং আছিলে কামৰূপ কিংডমৰ আৰু তেখেত সেই সময়ত বহুতো বেছি বহুতো গ্ৰাণ্ড কিছুমান বহুতো গান গ্ৰণ্ড কিছুমান ৰিটাৰ্ণ কিছুমান গ্ৰাণ্ড আছিলে সেইবিলাক গ্ৰানণ্ডবোৰ পাব্লিছ হৈছিলে যেনেকৈ কামাৱলী গ্ৰাণ্ড যেনেকুৱা কামাৱলী গ্ৰাণ্ড আৰু বহুতো আছিলে তাৰে ভিতৰত আৰু আৰু এইবোৰ কিছুমান শান্তি বাটকা মন্দডাৰা ব্ৰাহ্মণা এইবোৰ বহুতো আছিলে আৰু তাৰে আৰু বৈদ্যদেৱা বৈদ্য দেৱাৰ তাবোল টাবাকত ই নাচৰি মেনচন কৰিছে বিৰুতু আৰু বাৰটু তেওঁ আছিলে সেই টাইমৰ সেই সেইখিনি সময়ত বক্তিয়াৰ বক্তিয়াৰ খিলজীয়ে যেতিয়া ইনভেশচন কৰিছিলে সেই ইনভেশ্যনত তেওঁ মানে তেওঁ মানে শাসন কৰিছিলে আৰু ঘাছুৰদিন ইৱাজ আহিছিলে যেতিয়া বৃত্যু ব্যুতু পৃথু এইবোৰ সেই সেইখিনি সময়তে লোকেল ট্ৰেডিশ্যনৰ সময়ত বিশ্বৰা চুন্দৰা দেৱা ঘটোৎকচ ইনস্ক্ৰিপশ্যন নগং এইবোৰ তেতিয়া সেই সময়তে আৰম্ভ হৈছিলে আৰু কামৰূপৰ কামৰূপৰ নামত এখন বুৰঞ্জীও আছে সেই বুৰঞ্জীখন পৃথু পৃথুৰপৰা আহিছে পৃথুৰ নামটোৰপৰা আহিছিলে কাম কামৰূপৰ সেই বুৰঞ্জীখন সেই সময় বহুতো বুৰঞ্জী কিছুমান আছে কামৰূপৰ ক্ষেত্ৰত আৰু কামৰূপ মেইন কামৰূপৰ প্ৰাচীন নাম হ'ল প্ৰাগজ্যোতিষপুৰ কামৰূপৰ একদম আগৰ নামৰ প্ৰাকজ্যোতিষপুৰ সেই সময়ত বহুতো ডাইনেষ্টি আছিলে অসুৰ ডাইনেষ্টি চালা্তম্ভ ডাইনেষ্টি বহুতো ডাইনেষ্টিৱ আছিলে শাল অসুৰ বংশ নৰকাসুৰ চব সকলতকৈ সকলতকৈ মানে চবেই জানে আৰু অখুৰ ডাইনেষ্টি নৰকাসুৰক কোনেনো নাজানে নৰকাসুৰৰ কথা সেইটো কথা শুনিলে সকলোতকৈ মই বেছি মানে অনুপ্ৰাণিত হৈ যাওঁ যে সেই আমাৰ অসমত কামাখ্যা মন্দিৰ আছে সেই মন্দিৰৰ দেৱীক নৰকাসুৰে ভাল নৰকাসুৰ ভাল পাইছিল ভাল পাইছিলে আৰু সেই নৰকাসুৰে আৰু সেই নৰকাসুৰে আৰু সেই নৰকাসুৰে অসুৰ ডাইনেষ্টিৰ সেই নৰকাসুৰে কাম মা কামাখ্যাক বিবাহৰ প্ৰস্তাৱ দিছিলে তেতিয়া কামাখ্যাও মানে এনেই চল প্ৰবঞ্চনাৰে তেওঁক মানে কৈছিলে যে যদি এটা ৰাতিৰ ভিতৰতে যদি চিৰি বনাই দিব পাৰে খটখটি বনাই দিব পাৰে নীলাচল পৰ্বতলৈ তেতিয়া তেওঁ মানে বিয়াৰ কাৰণে ৰাজি হ'ব পিছদিনাখনে তেওঁক নিজৰ পত্নীৰূপে পাব কিন্তু আগৰ দিনতো কোনো ধৰণৰ ঘড়ী বা ই নাছিলে এলাৰ্ম ক্লক এলাৰ্ম ক্লক নাছিলে যে ৰাতিপুৱাইছে গম পাব তেতিয়া সময়ত কুকুৰাই যেতিয়া ডাক দিয়ে তেতিয়াই গম পায় আৰু যে ৰাতিপুৱাইছে তো তেতিয়া কি হ'লে যেতিয়া নৰকাসুৰে মানে চিৰি মানে কিন্তু চৰ্ত এটাই আছিলে যে এটা ৰাতিৰ ভিতৰতে চিৰিখিনি বনাই দিব লাগিব তো সেই চিৰিখিনি যেতিয়া মানে বনাই বনাই আছিলে তেতিয়া নৰকাসুৰে এটা ৰাতিৰ ভিতৰত প্ৰায় বনোৱা হোৱাৰ আগে আগে আগে আগে যেতিয়া হ'ব আৰু যেতিয়া গম পাইছে কামা মা কামাখ্যাই যে তেওঁৰ খটখটিখিনি বনোৱা সম্পূৰ্ণ হ'ব আৰু তেতিয়া তেওঁ তেতিয়াক তেওঁ কিবা প্ৰবঞ্চনাৰে এটা কুকুৰাৰ মাত উলিয়াই নিজে কুকুৰাৰ মাতেৰে ডাক দিছিলে যেন ৰাতিপুৱাইছে বুলি তাৰ পিছত নৰকাসুৰে এই কথাটো গম পালে গম পাই কেনে সেই কুকুৰাটোক বিচাৰি বিচাৰি কোন কুকুৰাই মাতিছে বুলি সেই বিচাৰি বিচাৰি বেলেগ কুকুৰা এটাক মাৰি পেলালে আৰু সেই কুকুৰাটোক সেই য'ত কুকুৰাটো কাটিছে সেই কুকুৰাটোক সেই কুকুৰা কটা কুকুৰ কুকুৰাটোক কটা জেগাখিনিক আজিও কুকুৰা কটা নামেৰে জনা যায় আজিও সেই জেগাখিনিক আমি কুকুৰা কটা বুলিয়ে কওঁ সেই জেগাখিনি আজিও আমি কুকুৰা কটা বুলিয়েই কওঁ সেই বংশৰে এজন অতি পৰাক্ৰমী বীৰ এজন ৰজা আছিল এজন ৰজা আছিল নৰকাসুৰ নৰকাসুৰ সেই সেই বীৰ নৰকাসুৰে মা কামাখ্যাক সেই বিবাহৰ প্ৰস্তাৱ দিছিলে কিন্তু যদিওবা তেওঁ বিবাহৰ প্ৰস্তাৱ দিছিলে কিন্তু সেইটো বিবাহ যিহেতুকে তেওঁ সম্পূৰ্ণ কৰিব পৰা নাছিলে তো সেইকাৰণে সেইটো কাম সম্পূৰ্ণ নহ'ল তাৰউপৰি শালস্তম্ভ ডাইনেষ্টি আছে শালস্তম্ভ ডাইনেষ্টি আছে আমাৰ শালস্তম্ভ ডাইনেষ্টিতো ব কেইবাটাও আমি ৰজা আছে চব বৰ্মন কিংছ আছে বৰ্মন কিংছতো আমাৰ বহুত বহুত কিবিকিবি আমি জানিব পাৰোঁ আমি ভগদত্ত ও আছে ভগদত্ত ভগদত্ততো আমাৰ সেই সময়তে মহাভাৰতৰ সময়তে তেওঁ এই ভগদত্তৰ যোনটো ছোৱালী আছিলে ভগদত্তৰ ছোৱালীক কৌৰৱ বংশৰ দুৰ্যোধন নে কোনোবা এজন ৰজাৰ লগত তেওঁ ছোৱালীৰ বিয়া হয় যে ছোৱালীৰ বিয়া হওতে তো তেতিয়াতো তেওঁ তেতিয়া তেওঁ মানে মহাভাৰতৰ যুদ্ধত তেওঁ খেলিছিলে যদিও বা তেওঁ কৌৰৱৰ তৰফৰপৰাহে খেলি মানে কৌৰৱৰ তৰফৰ পৰাহে যুদ্ধ কৰিছিলে তেওঁ হাতী চাতী লৈ কেনে গৈছিলে সেই যুদ্ধ যুদ্ধ খেলিবৰ কাৰণে ভগদত্তই ভগদত্ত আৰু ভগদত্তৰ ভগত্তৰ ছোৱালীজনীৰ নাম আছিল ভানুমতী তেওঁৰ মানে বিয়া হৈছিল দুৰ্যোধনৰ লগত কৌৰৱ বংশৰ ৰজা বুলি আগতে ক'লোঁৱে আৰু মহাভাৰতৰ যুদ্ধত তেওঁৰো অৱদান আছে কাৰণ তেওঁ খেলিছিলে আৰু পাণ্ডৱৰ বিৰধী হৈ আৰু মহাভাৰতৰ এইবিলাক কাহিনী মহাভাৰতৰ এইবিলাক কাহিনীৰ সৈতেও আমাৰ কামৰূপৰ ৰজাৰ কামৰূপৰ ৰজা জড়িত হৈ আছে আৰু নৰকা নৰকা কামৰূপৰ বহুতো ৰজা আছে তাৰ ভিতৰত নৰকা তাৰ ভিতৰত নৰকাও বহুত নৰকা তাৰ ভিতৰত কালিকা পুৰাণ হৰি ভামচা এইবোৰ তাৰ ভিতৰত আহি পৰে নৰকাৰ কথা যিহেতুকে অলপমান আগতে মই ক'লোঁৱে নৰ নৰকা নৰকাসুৰৰ কথা আৰু শালস্তম্ভ বংশ শালস্তম্ভ বংশ বাণাসুৰৰ কথা এইবাৰ ক'ম বাণাসুৰত আমাৰ আছিলে বাণাসুৰত ভগদত্তৰ ভগদত্তৰ বিষ্ণু কালিকা পুৰাণ বা বাণাসুৰ তাৰে পুত্ৰই আছিলে আৰু সেই পুত্ৰ বাণাসুৰত বাণাসুৰত তাৰে অন্যতম আছিলে শালস্তম্ভও